মোৰ গৰু পোন্ধৰটা আছে ম'হ চাৰিজনী আছে মই ৰাতিপুৱা উঠি গৰু গোহালিবিলাকহেঁত চফা কৰোঁ যাতে কোনো বেমাৰ আজাৰ নহয় আঠটামান বজাত মই গৰুবিলাকহেঁত এৰাল দিবলৈ লৈ আহোঁ আনি ম'হকেইটাও লগতে চৰাবলৈ লৈ আহোঁ গৰুবিলাক বা দিনৰ বাৰটামান বজাত মই পানী খুৱাওঁ পানী খুৱাই গৰম দিনত মই ছাঁহলৈ আনো ছাঁহলৈ আনি গৰুবিলাকহেঁত প্ৰায় তিনিটামান বজাত মই গৰুবিলাক ৰ ছাঁহৰ পৰা উলিয়াই পুনৰ গৰুকেইটা এৰাল দিওঁ গৰুকেইটা গধূলি হ'লে ঘৰলৈ মই লৈ আহোঁ আনি গোহালিত বান্ধি ধূপ চাকি গোহালিঘৰত জ্বলাওঁ যাতে গৰুবিলাকহেঁত কোনো বেমাৰ আজাৰ নহয় গৰু ম'হবিলাকহেঁত বেমাৰ হ'লে মই মেডিকেলল ভেটেনেৰি লগত যোগাযোগ ৰাখোঁ যাওঁতে মেডিকেলৰ ভেটেনেৰিজাত বেমাৰ হোৱা বস্তুবিলাকহেঁত যাতে মই পাওঁ সেইকাৰণে মই বেমাৰ হোৱাৰ লগে লগেই ভেটেনেৰিত খব দিওঁ গৰুবিলাকহেঁত ম'হ দুপৰীয়া হ'লেও মই পানী খুৱাওঁ ঘাঁহ আনি গধূলি দিওঁ